পাৰুল বা নহয় জানো ঐ এই পাৰুল বা আপুনি ফ্ৰী আছেনে বাৰু কাইলৈ

অঁ তাকে হেৰি হ'ল মই এই প্ৰাইভেট জব এটা ওলাইছে আমাৰ গোলাঘাটতে প্ৰাইভেট কোম্পানী তাৰমানে হেৰি তাকে মই অলপ অসুবিধা পাইছোঁ যাবলৈ অকলে আপুনি মোৰ লগত গৈ দিলে ভাল হ'ব নেকি পাৰিব নেকি বাৰু নটামান বজাত ওলাই যাম আৰু আপোনাৰ অলপ অভিজ্ঞতা আছেও এইবিলাকৰ

পোষ্ট খালী আছে বাৰু কেইবাটাও আছে দেই পোষ্ট আপুনি দি চাব পাৰে তেতিয়া আমি আপুনিও দিব পাৰিব ময়ো দিব পাৰিম তেতিয়া বাৰু পোষ্ট সৰহকৈ থাকিলে অঁ পাৰিব তেতিয়াতো ভালেই হ'ব বুজিছেনে নাই তেতিয়া আপুনি চাৰে আঠটামান বজাত ওলাই থাকিব ময়ো আমি চাৰে আঠটা পোন্ধৰ মিনিটমান লাগিব বিছ মিনিটমান লাগিব টাউন পাওঁতে অঁ মই ওলাই যাম মোৰ মতে চাৰে নটাৰ পিছতে চাগে হ'ব আৰু নটাত আমি পোৱাকৈ যাম আৰু মতে তালৈ

হ'ব